কেইদিনমান আগতে এটা লিপষ্টিক কিনিছিলোঁ ফেচেচৰ আছিলে নাইকাৰপৰা অৰ্ডাৰ দিছিলোঁ গুলপীয়া ৰঙৰ আছিলে মোৰ ফেচৰ কালাৰৰ লগত গুলপীয়া ৰংটো খুব যায় সেইকাৰণে মই সেইটো ছেদতে বিচাৰোঁ তাৰে নাম আছ কালাৰটো আছিলে ডিভাইন ৰ'জ আৰু এনেই বস্তুটো মেত হয় ইউজ কৰিও ইজি হয় লগতে এটা চ্ৰাপনাৰ দিয়ে আৰু সেইটো ইউজ কৰিব বিৰাটেই ইজি ক্ৰিমি হয় ইমান সোনকালে লিপচটো ড্ৰাই হৈ নাযায় আৰু বেলেগকো মই কৈছো এইটো বস্তুৰ কথা এই লিপষ্টিকটোৰ কথা এতিয়া এতিয়া মই এইটোৱেই বৰ্তমান এইটোৱেই ইউজ কৰি আছো আৰু বেলেগ কোনোবা কোনোবাই মোক শুধিছেও ক'ৰপৰা কিনিছো কি ৰং আৰু ইউজ কৰি খুবেই ভাল পাইছোঁ